প্ৰাচীন মধ্য়যুগৰ ভাৰতৰ কিছুমান আটাইতকৈ প্ৰখ্য়াত ৰজাৰ বিষ বিষয়ে যদি ক'বলৈ যাওঁ মোৰ এজন প্ৰিয় ৰজা যাৰ ব্য়ক্তিত্ব খুবেই আকৰ্ষণীয় তেওঁ হৈছে পুৰু ৰজা বিকজ তেখেতৰ যিখিনি আত্মসন্মান আছিলে সেই আত্মসন্মান তেখেতৰ পদতকৈ উচ্চ আছিলে আৰু তেওঁ নিজৰ পদটো ইমান গৌৰৱেৰে মানুহৰ আগত স্থাপন কৰিব পাৰিছিলে যাৰ বাবে অন্য় ৰজায়েও তেওঁৰ ওচৰত সেও মানিছিলে গতিকে এজন ৰজা পদত থাকক নাথাকক তেওঁ ৰজাৰ দৰে সেই ব্য়ক্তিত্বটো ভাল দিনতো বেয়া দিনতো মানি চলাব পাৰে এই উদাহৰণটো পুৰু ৰজাই দিছিলে তেখেতে ভাৰতবৰ্ষত নীল নীল ৰঙৰ ব্য়ৱসায় আৰম্ভ কৰিছিলে আৰু সেইবাবে তেওঁৰ গোটেই সমুদায়টোক নীলৰঙী সমুদায় বুলি জনা যায় আলেকজেণ্ডাৰে যেতিয়া দেশ ভাৰত আক্ৰমণ কৰিছিলে সেই সময়ছোৱাত পুৰুক এটা প্ৰশ্ন সুধিছিলে যে মই তোমাক কি দৰে ব্য়ৱহাৰ কৰিব লাগে পুৰু ৰজাই বন্দীত্বৰ অৱস্থাতো মূৰ তুলি পেলাই এটা কথা কৈছিলে যে এজন ৰজাই আন এজন ৰজাক ৰজাৰ দৰে ব্য়ৱহাৰ কৰিব লাগে আৰু সেই কাহিনীটোৱে মোৰ অন্তৰস্পৰ্শত বা অন্তঃকৰণত আজিও আছে আৰু মই মানি চলোঁ যে পদ আৰু ব্য়ক্তিত্ব সদায় একেলগে হাতে হাত ধৰি চলে আৰু ইয়াৰ আটাইতকৈ ডাঙৰ উদাহৰণ পুৰু ৰজা